হেল্ল' অঁ অঁ হয় লাগিছে অঁ কি বস্তু বাৰু অঁ অঁ অঁ চলি আছে অঁ পাব চেম্পু পাৱফিন আৰু অঁ কলগেট এইবিলাক বস্তু অফ আছে আৰু হৰলিক্সটো পাব

অঁ ঠিক আছে হ'ব বাৰু